গ্ৰাম্য অঞ্চলত এটা বিশেষকৈ সমস্যা যে মাটিৰ এজমালি ব্যৱস্থাটো আমি যেতিয়া মাটিৰ খাজনা দিব যাওঁ আমাৰ নিজৰ মাটিখিনি খাজনা দিয়াৰ লগে লগে আন এজন মানুহৰো মাটিৰ খাজনাখিনি দিব লগা হয় ইয়াৰ সমস্যাটো হ'ল মানে একত্ৰীকৰণ হৈ থকা আন এটা মানুহৰ দাগৰ লগত আন এজন মানুহৰ দাগ এখন পাত্তা থৈ থকা এইটো এটা মাটিৰ বিৰাট সমস্যা এই সমস্যাটো কাৰণে মানুহে মাটিৰ খাজনা দিব নোখোজে আনৰ আনৰ মাটিৰ খাজনা মানুহে কিয় দিব এইটো এটা এটা জলন্ত সমস্যা আমি মাটিৰ সমস্যা কিবা হ'লে আমি চক্ৰবিষয়া কাৰ্যালয়লৈ যাওঁ তাত মণ্ডল থাক মণ্ডলক দিহা পৰামৰ্শৰ বাবে সিহঁতক কিবা কিছুমান প্ৰশ্ন আমি সোধোঁ আৰু সিহঁতে যিটো নোৱাৰিব ওপৰত যিটো যিজন চক্ৰবিষয়া থাকে সেই চক্ৰবিষয়াই সমস্যাটো সমাধান কৰি দিয়ে